অ হেল্ল' কওকচোন হয় হয় হয় হয় কওকচোন ও কওক বৰ ভাল কথা বৰ ভাল কথা অ অ অ অ এনেই আ হেৰি আপোনাক কিমান লাগে বাৰু কিমান মানে লাগে পৰিমাণ কিমান লাগে আপোনাক কেইজোপামান লাগিব বাৰু মোৰ তাত আছে বৰ্তমান কিছুমান ওম

হ হ মোৰ তাত মানে হয় হয় হয় মোৰ কেইবাটাও স্পেচিছ আছে বাৰু বেলেগ কালাৰৰ আছে চাৰি পাঁচটামান কালাৰৰ আছে তাৰপাছত আমাৰ যিটো কপৌ ফুল আছে যিটো আমাৰ ব'হাগ বিহুত আমাৰ ব্যৱহাৰ কৰা হয় আমাৰ নাচনীসকলে খোপাত যিটো বান্ধে সেই কপৌ ফুলটো আছে সেই কপৌ ফুলৰে আৰু এটা ভেৰাইটি আছে যিটো আপোনাৰ অকণমান ডাঙৰ হয় খোপাত মানে গুজিবলৈ ধুনীয়া সেইটো এটা বেলেগ সেইটোও সেই কপৌ ফুলেই আৰু এবিধ আছে ভাতৌ ফুল বুলি কোৱা হয় ভাতৌ ফুল মানে আমাৰ গছত হৈ থাকে সেইটো সেই ব'হাগ জেঠ মাহতেই হয় খুব সুন্দৰ মই তেতিয়াহ'লে আপোনাক কপৌ ফুলৰ ডেনড্ৰবিয়ামৰ যিকেইটা স্পেচিছ আছে তাৰে মোৰ লগত বৰ্তমান পুলি আছে বাৰু কিছুমান মই আপোনাক তাৰ পৰাই দিম কিন্তু আপুনি কেনেকৈ লগাব কি কৰিব আপুনি সেই বস্তুটো জানেনে নাই কপৌফুল কেনেকৈ ক'ত লগাব মই ফোনতো আপোনাক ক'ব পাৰোঁ কৈ দিলেও আপুনি পাৰিব বুজি পাব বাৰু ইয়াৰ কাৰণে বহুত বহুত বস্তুৰ দৰকাৰ নহয় তাৰমানে এতিয়া মই যিটো পুলি আপোনাক দিম সেই পুলিটো সৰু সৰু কিছুমান পটত মানে ৰখা হৈছে অৰ্কিড পট কিছুমান থাকে সেই পটত মই সেইবিলাকৰ পুলিবিলাক মানে হেৰি কৰিছোঁ মাল্টিপ্লাই কৰিছোঁ গতিকে সেই পুলিবিলাকে আপোনাক মই দিম আপুনি ঘৰলৈ নি কিছুমান অৰ্কিড পট বুলিয়ে পোৱা যায় অলপ ডাঙৰ ছাইজৰ লাগিব আঠ ইঞ্চি বা দহ ইঞ্চি যিটো পোৱা যায় সেই বস্তুটো আপুনি আনি তাত আপুনি নাৰিকলৰ যিটো বাকলি থাকে নাৰিকলৰ শাহ যিটো আমাৰ বাকলি সেই বাকলিটো আপুনি ফাঁহ ফাঁহকৈ মানে পাতল পাতলকৈ এৰুৱাই ল'ব লাগিব অ আৰু কয়লাৰ টুকুৰা কেইডোখৰমানো দৰকাৰ হয় কাৰণ ইয়াত পানী মানে এবজৰ্ব কৰি ৰাখিব লাগে হেৰিয়ে আৰু পানী দৰকাৰ হয় মইশ্বাৰটো খুব বেছি পৰি পৰিমাণে দৰকাৰ হয় সেইটো কাৰণতে আপুনি এই মাটি নিদিব কিন্তু দেই অ অৰ্কিডত কেতিয়াও মাটি ব্যৱহাৰ নকৰিব এইটো মাটিত ৰোৱা অৰ্কিডটো আকৌ বেলেগ আছে এইটো হৈছে আপোনাৰ এৰিয়েলত মানে ওপৰত যিটো হয় শুকান হেৰি জেগাত ৰখা হয় বা ওলোমাই ৰখা হয় গতিকে তেনেকৈয়ে আপুনি কৰিব হেই মই আপোনাক বাৰু দি দিম বাৰু সেই হেৰিটো আৰু দিটেইলছত মই আপোনাক কৈ দিম সেইখিনিয়েই কথা আৰু বেছি ইমান প্ৰয়োজন নাই আপুনি ধুনীয়াকৈ লগাই দিব ওম ওম ওম অ অ অ হ'ব হ'ব আপুনি মোক ফোন কৰিব এইটো এইটো নম্বৰতে ফোন কৰিব অ ঠিক আছে অ অ ধন্যবাদ ৰাখিছোঁ দেই ওম ওম